হেল্ল' কেব ড্ৰাইভাৰ অনুপ হয়নে এই মই যে তোমাক অলপ আগতে ফোন কৰিছিলোঁ এই বা জনী যে অঁ হেৰি নহয় মই তোমাক অথনি হাবুঙৰ এড্ৰেছটো দিছিলোঁ যে পিক আপ্ কৰিবলৈ এই মানে বিশেষ কাৰণত মোৰ ওচৰতে মানে মোৰ বান্ধৱী এগৰাকী আছে সিহঁতৰ ঘৰলৈ আহিব লগা হ'ল এই মাছখোৱা চাৰিআলিত অলপ দেৰিকৈ মানে দুইমান বজাত তুমি তালৈকে আহি যাবাচোন দেই অঁ আহিব লগা হ'ল যে মই এড্ৰেছটো সেই তুমি চাৰিআলিলৈ আহি যাবা মাছখোৱাৰ তাৰ ওচৰতে সেই দুই নম্বৰ ঘৰটো যে সেইখিনিত এনেকৈ সোমাই অলপ তাতে তাই বান্ধৱীগৰাকীৰ ঘৰ আছে মই ওলাই থাকিম বাৰু দেখিবাই হ'বনে অঁ হ'ব দিয়া ঠিক আছে